বৰ্তমান সময়ত পশুপালনৰ বাবে বহুতো নতুন নতুন আধুনিক প্ৰযুক্তি উলিয়াইছে আগৰ দিনত কোনো ধৰণৰ চিকিৎসা নথকা বাবে জন্তুবোৰ সহজে মৃত্যুমুখত পৰিছিল আৰু মানুহবোৰ এই ক্ষেত্ৰত উপকৃত হ'ব পৰা নাছিল যেতিয়াৰ পৰা উন্নত চিকিৎসা হ'ল তেতিয়াৰ পৰা জীৱ জন্তুবোৰ মৃত্যু হাৰো কমিল আৰু মানুহো বহুতো লাভৱান হৈছে উন্নত চিকিৎসা বুলি ক'লে জীৱ জন্তুবোৰক নিয়মিতভাৱে উন্নতমানৰ টীকাকৰণৰ ব্যৱস্থা কৰি দিছে যাৰ ফলত জীৱ জন্তুবোৰ উন্নত চিকিৎসাৰ অধিকাৰী হৈছে আগৰ দিনত জীৱ জন্তুবোৰৰ বসন্ত ৰোগ হৈ খুব মৃত্যুমুখত পৰা দেখা গৈছিল কিন্তু বৰ্তমান সময়ত উন্নত চিকিৎসা টীকাকৰণ ব্যৱস্থাৰ জৰিয়তে জীৱ জন্তুবোৰ এই বেমাৰৰ পৰা কম হ'লেও ৰক্ষা পৰিছে পশু চিকিৎসালয়ৰ পৰা বহুতো উন্নত খাদ্য যোগানো ধৰিছে আধুনিক প্ৰযুক্তিৰে জন্তুবোৰৰ বাবে গঁৰালো বনোৱা হৈছে পশুপালনৰ আধুনিক প্ৰযুক্তি হোৱাৰ বাবে গৰ্ভৱস্থাত থকা জন্তুবোৰক বহুত ভালদৰে যত্ন ল'ব পৰা গৈছে আধুনিকভাৱে চিকিৎসা কৰাৰ পশুপালন কৰাৰ বাবে জন্তুবোৰৰ স্বাস্থ্য উন্নতিৰ লগতে মৃত্যুৰো হাৰ কমিছে যিমানে ভালদৰে চিকিৎসা কৰিব পৰা যায় সিমানে আমাৰ বাবেও ভাল আমি এতিয়া কৃষিজীৱি মানুহ আমাৰ ঘৰত বহুত জন্তু আছে যেনেকৈ গৰু ছাগলী কুকুৰা হাঁহ গাহৰি এতিয়া আধুনিক প্ৰযুক্তিৰ চিকিৎসা বা পশুপালন হোৱাৰ বাবে আমাৰ নিচিনা মানুহৰ বহুতেই ভাল হৈছে